প্ৰযুক্তি বিদ্য়ায়ে মোৰ জীৱনত বহুতো সলনি কৰিছে যেনে আগতে বাছৰ টিকট ৰেলৰ টিকট বুকিং কৰিবলৈ ষ্টেচনলৈ যাবলগীয়া হৈছিল এতিয়াৰে পৰা ঘৰতে থাকি মোবাইল ফোন যোগেদি বুকিং কৰিব পাৰি দূৰণি ঠাইত থাকিবলৈ গ'লে ইণ্টাৰনেটৰ সহায়ত হোটেল হোমষ্টে বা লজ্ বুকিং কৰিব পাৰি কেতিয়াবা সময়ৰ অভাৱত বেংকত গৈ শাৰী পাতি থিয় হৈ থাকিব নোৱাৰি সময়ৰ অভাৱ ঘৰৰ পৰা বেলেগ ব্য়ক্তিক মোবাইল ফোন যোগেদি গুগুল পে নাইবা ফোন পেৰ যোগেদি পইচা দিয়া হয় বজাৰ কৰিবলৈ গ'লে বজাৰৰ বস্তু বেছি হ'লে হাতত যদি পইচা খম কম থাকে তেতিয়াও ইণ্টাৰনেটৰ সহায়ত পইচা দিব পাৰি বৰ্তমান আমাক ইণ্টাৰনেটে বহুতো সহায় কৰিছে যেনে পঢ়া শুনাত সহায় কৰিছে ল'ৰা ছোৱালী যদি কিবা এটা বুজি পোৱা নাই তেতিয়া ইণ্টাৰনেটত তথ্য় যোগেদি বুজি লৈছে আৰু তেওঁলোকে যদি কিবা এটা আঁকিব জনা নাই ছবি সেইটোও ইণ্টাৰনেটৰ যোগেদি চাই পেনাই আঁকিব পাৰিছে পঢ়িবলৈ শিকিছে উচ্চাৰণ কৰিবলৈ শিকিছে ইণ্টাৰনেটে আমাক বহুত সহায় কৰিছে